মই সৰু থাকোঁতে বহুত খেল খেলিছিলোঁ তাৰ ভিতৰপৰা চেংগুটি লুকা ভাকু চোৰ পুলিচ কাবাডী ক্ৰিকেট ফুটবল এডিম চেডিম বা তাৰ পিছত বৌচিত এইবিলাক খেলিছিলোঁ এই সকলোবোৰ খেল খেলি খেলি খেলি আমি মানে যথেষ্ট নিজে মানে মানসিক আৰু শাৰীৰিকভাৱে

মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট সন্তুষ্ট পাইছিলোঁ আৰু খেল খেলিলে আমাৰ দেহ মন শৰীৰ সকলো ভালে থাকে সেইকাৰণে আমি খেল খেলিব লাগে আৰু এতিয়া সাধাৰণতে আটাইতকৈ খেল খেলি মই ভাল পাইছিলোঁ কাবাডী খেলটো খেলি ভাল পাইছিলোঁ আৰু লগতে বৌচিত খেল খেলিও ভাল পাইছিলোঁ সাধাৰণতে আমি যেতিয়া মানে সৰুতে মানে বৌচিতটো বৌচিত খেলিছিলোঁ বৌচিতত সাধাৰণতে দহজনমান মানুহ থাকে দহজনমান মানুহৰ ভিতৰত দুজন মানে বৌ বৌ বৌ বুলি কওঁ আৰু সেই বৌৰখীয়া হৈ থাকে দুজন আৰু বাকী সাতজন আমি মানে এটা মেৰ দিয়া থাকে গোলকৈ সেই মানে ঘূৰণীয়া এটা মেৰ দিয়া থাকে আমি ধৰক মানে মাটিত খিলিলে আঁচ টানি মানে মেৰা এটা দি থৈ দিওঁ সেই মেৰাটোত আমি সোমাই থাকোঁ মেৰটোত সোমাই থাকি মানে আমি তাৰপৰা সেই বৌজনক আমি থ'ব যাওঁ প্ৰথমতে নাথাকে সেই তিনিজন যে থাকে সেই তিনিজনৰ ঠাইত নাথাকে তাতে আমি থব যাওঁ মানে এডিম চাডিম বা বৌ থ'ব আহিলোঁ এনেকৈ ক'ব ক'ব যাওঁ আৰু তাৰ পিছত থৈ আহোঁগে বৌজনী বৌজনী থৈ আহোঁতে আকৌ নেক্সট দুটা দলপতি থাকে দেই চৰি মই পাহৰিছোঁ দুটা দলপতি থাকে আৰু দহজন মানুহে থাকে দহজনে ইফালে ইফালে ছাইডে ৰখীয়া হৈ থাকে আৰু বহুজনীক থ'ব যাওঁ থ'ব যায় মানে তাৰপৰা আহোঁ তাৰপৰা আহি পানে আমি আকৌ তাতে আমি উশাহ এৰিব নালাগিব মানে বৌজনী থ'ব আহিছে এডিম চিডিম বা এনেকৈ যাওঁ যাওঁ পিনে আকৌ আহোঁ তেনেকৈ আমি খেলি থাকোঁ আৰু মানে বৌ মানে যিকোনো আৰু ধৰক চিলকাপতি বৃন্দাবন ঘৰি বাজে টন টন এনেকৈ কৈ কৈ আমি মানে যিকেইজন দহজন মানে বেক চাইদত মানুহ থাকে সেই মানুহকেইজন আমি মানে চুবলৈ যাওঁ আৰু চুবলৈ এজনক চুব পাৰিলে আমি যদি সেই এজন খেলৰপৰা বাট পৰিব আকৌ এজনক যদি চুও চুব পাৰোঁ সেইজন মানে বাট পৰি যাব এনেকুৱা আৰু বৌচিত খেলটো তাৰ পিছত আকৌ এডিম চেডিম বাটো দহজন থাকে আৰু দহজন থাকে আৰু দহজন ইফালে দহজন থাকিব সিফালে দহজন থাকিব ইয়াতে কোনো ছোৱালীয়ে খেলিব লাগিব বুলি এনেকুৱা কথা নাই যে ল'ৰা ছোৱালী দুয়োটাই মানে খেলিব মানে খেলিব পাৰে আৰু আমি মানে ইজন দহজনে আমি মানে হেৰি কৰোঁ হাতে হাত ধৰোঁ আৰু নেক্সট ইফালে দহজনে হাতে হাত ধৰে মাজতে এডাল আঁচ থাকে কি শুকুম দিছে এডিম চেডিম বা ৰজাই শুকুম দিছে এডিম চেডিম বা আকৌ সেই ক তেনেকৈ কয় মানে প্ৰথম দলটোৱে ক'ব দ্বিতীয় দলটোৰপৰা আমি মানে যাক বিচাৰিছোঁ মানে এটা মানে ক'ব লাগিব তেওঁৰ নামটো যে যেনে যদি সেই সেই দৌলটো শেৱালি বা তৰালি জোণালী নামৰ ছোৱালী আছে জোণালী নামৰ ছোৱালী লাগে এডিম চেডিম বা ৰজাই শুকুম দিছে আছে এডিম চেডিম বা এনেকৈ ক'ব লাগে কৈ পিনে মানে সেই দলটোৰপৰা মানে ছোৱালীজনী বা ল'ৰাজন বা লৈ আনিব লাগে লৈ আনি পেনে আকৌ মানে তেনেকৈ কণ্টিনিউ গৈ থাকিব লাগে মানে লৈ আনি থাকিব লাগে লৈ আনিব যেতিয়া মানে সেই দহজনৰপৰা নজন আমাৰ গোটলৈ আনিলোঁ তেতিয়া মানে খেলখন সমাপ্ত হয় আৰু তেনেকৈ খেলে সেইখন আকৌ চেংগুটিটোও মানে কি হয় পাঁচটা সাধাৰণতে শিলৰ গুটি থাকে পাঁচটা শিলৰ গুটিৰদ্বাৰা মানে আমি কি কৰোঁ পাঁচটা শিলৰ গুটিৰদ্বাৰা আমি মানে কি কৰোঁ এনেকৈ প্ৰথমতে খেলোঁ প্ৰথমতে চাকু মাৰিব লাগে চাকু মাৰোঁতে মানে এটা পাঁচটা শিলগুটি এটা অকণমান ওপৰলৈ খুব বেছি এফুটমান ওপৰলৈ তোলে বাকীকেইটা এনেকৈ ধৰিব লাগে ধৰি লৈ আকৌ মানে কি কৰিব লাগে আকৌ গুটিকেইটা পাঁচটা গুটি এনেকৈ মানে সাধাৰণ মজিয়া এটাত মানে এনেকৈ পেলাই দিব লাগে পেলাই দি তিনিটা ধৰি লাগে তিনিটা ধৰি আকৌ দুটা ধৰিব লাগে দুটা ধৰি পিনে আকৌ কি কৰিব লাগে এনেকৈ দিব লাগে আকৌ পেলাই চাৰিটাই ধৰিব লাগে তাৰ পিছত আকৌ এটা ধৰিব লাগে তাৰ পিছত আকৌ এটা চাকু মাৰিব লাগে চাকু মাৰি আকৌ হাতৰ তলোৱাত কি কৰিব লাগে হাতৰ তলোৱাৰ মানে তলোৱাৰপৰা নেক্স হাতৰ তলোৱাত এনেকৈ জাঁপ মাৰি পনে আমি কি কৰিব লাগে তিনিটা ধৰিব লাগে আৰু এনেকৈ ধৰিব লাগে আৰু হেৰি কৰি তেনেকৈ ধৰি মানে এই খেলটো সমাপ্ত হয় যদি এটাও গুটি নপৰাকৈ মানে শিলগুটি হাতৰপৰা এটাও নপৰাকৈ যদি আমি খেলখিনি সমাপ্ত কৰিব তেতিয়া আমি সফল হওঁ এনেকুৱা টাইপৰ আৰু মানে চেংগুটিতো আকৌ চোৰ পুলিচটো এটা মানে কি থাকে চোৰ থাকে দেই আৰু বাকীকেইটা পুলিচ আৰু ধৰক এজন এজন মানে এজন মানে চোৰ আৰু ছজন মানে হ'ল পুলিচ আৰু চোৰজনৰ মানে লুকাই থাকিব আৰু লুকাই থাকিলে আমি সাধাৰণতে সৰুতে আমি মানে বনীত থাকে যে বননীতো মানে এনেকৈ হেৰি কৰিছিলোঁ আৰু কেতিয়াবা ঘৰৰ ভিতৰতো মানে মই লুকাই থাকিব আৰু মোক যদি চুব পাৰে সেই পাঁচজনে যদি ধৰিব পাৰে ধৰিব পাৰিলে কি হ'ব মানে মই হাৰি গ'লোঁ আৰু আকৌ এবাৰ মই চোৰে হ'ব লাগিব এনেকুৱা টাইপৰ কোৱা থাকে আৰু যে পাঁচজন মানে মানে পুলিচ থাকিব আৰু এজন চোৰ থাকিব নহয় কোৱা থাকে যে যদি মোক ধৰিব নোৱাৰে মানে বহুত টাইম এটা বান্ধি দিয়ে দহ পোন্ধৰ মিনিট যদি মোক ধৰিব নোৱাৰে তেতিয়াহ'লে পুলিচকেইজনে যদি মোক ধৰিব নোৱাৰে তেতিয়াহ'লে মই জয়ী হ'লোঁ মই আকৌ এইবাৰ চোৰ হ'ব নালাগে তাৰে এই পাঁচজন পুলিচৰ ভিতৰত কোনোবা এজনে হ'ব লাগিব এনেকুৱা আৰু চোৰ পুলিচৰ মানে নিয়মটো আৰু আৰু মানে কাবাডী খেল এইকাৰণে ভাল লাগে মানে খেলি এইটো মানে আমাৰ মানে ভাৰতবৰ্ষৰ বিশেষকৈ খুব জনপ্ৰিয় এবিধ খেল আৰু বিশেষকৈ অসমৰো জনপ্ৰিয় মানে মানে প্ৰপ'লাৰ খেল মানে কাবাডী খেল কাবাডী খেলত মানে আমি কি কৰোঁ সাধাৰণতে ছজন ছজন থাকে আমি খেলোঁ আৰু দেই সাধাৰণতে ছজন ছজন থাকিব ছজন ছজন থাকি মানে এজনেই যাব প্ৰথমতে কাবাডী কাবাডী মানে তো উশাহতো এৰিব নহ'ব আৰু কাবাডী খেলাৰ পইণ্টৰো কথা আছে আমি সাধাৰণতে কি কৰোঁ মানে পইণ্টত নেখেলোঁ ইনেই নৰমেলি খেলোঁ আৰু কৈ আকৌ আহিব লাগিব এনেকৈ যদি তাতে মোক ধৰি ৰখাই বা উশাহতো মানে মোৰ মানে হেৰি হৈ যায় মানে মই এৰি দিওঁ তেতিয়া মানে খেলৰপৰা মই বাট পৰিম এনেকুৱা টাইপৰ আৰু খেলাবিলাক